মই সৰুতে মাহঁতক ৰ ৰন্ধা দেখি আছিলোঁ তেওঁলোকৰ পৰা শিকিব বিচাৰিছিলোঁ কেনেকৈ মাংস বনাই মায়ে বৰ ধুনীয়া হাঁহ মাংস বনায় মাৰ পৰা শিকিছিলোঁ চাই চাই চাই চাই মনে মনে তাৰ পৰা আমি মনে মনে কেতিয়াবা সকলোৱে আমি মিলি নিজে চেষ্টা কৰোঁ বনাবলৈ ৰুটি বনাওঁ মাংস বনাওঁ তাৰ পৰা তেনেকৈ আৰু বস্তু চাই চাই শিকি শিকি তাৰ পৰা তোমাৰ যোৰহাটলে মই গুচি গ'লোঁ পঢ়া সংক্ৰান্তত পেহীক চাওঁ ইমান ধুনীয়াকৈ বস্তুবোৰ বনায় লেমন চিকেন বনায় ব্লেক চিকেন বনায় এইবোৰ পেহীৰ পৰা চাই চাই চাই চাই কেতিয়াবা তন্দুৰী বনাই তন্দুৰী চিকেন খুব চাওঁ পেহীক কেনেকৈ বনাই খুব শিকিবলৈ যত্ন কৰোঁ পেহীৰ পৰা তাৰ পৰা আহিলোঁ মাজতে আকৌ গুচি আহিলোঁ যোৰহাটৰ পৰা ঘৰলৈ তেতিয়া দেউতাই এখন মোক ৰেষ্টুৰেণ্ট খুলি দিলে ৰেষ্টুৰেণ্টখনত আনি ল'লোঁ কাৰিকৰ এজন মৰাণৰ আছিলে তেওঁ তেওঁৰ পৰা তেওঁ বনাই থাকে তেওঁৰ পৰা চাই থাকোঁ কেনেকৈ বনায় ইমান ধুনীয়াকৈ আটোমটোকাৰীকৈ বনায় চিঙৰাগিটা আপোনাৰ কচুৰী ইমান ধুনীয়াকৈ বনায় চাওমিন বনায় মোক খাব দিয়ে মাইনা খাই চোৱা বুলি তুমি খাই ইমান ভাল পাওঁ তাৰ পৰা তেওঁৰ পৰা মই শিকি শিকি শিকি শিকি লাহে লাহে লাহে লাহে লাহে লাহে নিজৰ ভুল হয় কেতিয়াবা কেতিয়াবা নিমখ দিব পাহৰোঁ কেতিয়াবা চাহত চেনী দিবও আনকি পাহৰি যাওঁ তাৰ পৰা আকৌ সেই মই যোৰহাট গুচি গ'লোঁ বিজনেছ লাইনত তাৰ পৰা আকৌ পেহীক কওঁ এন আমুক পিজ্জা বনোৱাচোন পেহী পেহীয়ে একদম ধুনীয়াকে বনাই দিয়ে পিজ্জা পেহীৰ পৰা চাই থাকোঁ কি কি দিয়ে বস্তু তাৰ পৰা ময়ো চেষ্টা কৰোঁ ফ্ৰাইড ৰাইচ বনাই ৰাতিপুৱা হ'লে ভাতকেইটা ইমান ধুনীয়াকৈ ভাজি কণী একদম বনাই দিব ধুনীয়াকৈ মই পেহীৰ পৰা চাই চাই চাই চাই শিকিবলৈ যত্ন কৰোঁ তাৰ পৰা আকৌ আহি নিজৰ ৰেষ্টুৰেণ্টখনত লাগিলোঁহি ৰেষ্টুৰেণ্টখনৰ আহি নিজে বনাব ধৰিছোঁ তাৰ পৰা ওচৰৰ গাঁৱৰে ভাইটি এজন আছে তেওঁ হোটেলতে কাম কৰে তেওঁক মাতি আনিলোঁ তেওঁক ক'লোঁ তুমি বস্তুবোৰ বনোৱা সি বনায় থাকে আৰু তাৰ পৰা মই চাই চাই চাই চাই আৰু কেনেকৈ বস্তুটো ভাল হয় সেইটো ট্ৰাই কৰোঁ শিকিবলৈ তাৰ পৰা ম'ম'টো ইমান ধুনীয়াকৈ বনায় ফাচ ধুনীয়াকৈ পাক মাৰি বনায় একদম ধূতিত কোচ দিয়াৰ নিচিনাকৈ ধুনীয়াকৈ কোচ দি দি একদম যিটো ধুনীয়াকৈ বনায় ভিতৰত কি কি দিব লাগে সেইবোৰ শিকালে কোনটো বস্তু বেছি হ'লে বেয়া হয় কোনটো বস্তু কম হ'লে বেয়া হয় সেইবোৰ শিকাই থাকে চাই চাই চাই চাই চাই চাই শিকোঁ এতিয়াও মই নিজে পাৰোঁ তথাপিও মোৰ ভুল হয় কেতিয়াবা চাহত চেনীকে বেছি হৈ যায় কেতিয়াবা মাংস বনালে নিমখ বেছি হৈ যায় ভাতত ভাত বনালে কেতিয়াবা পানী বেছি দি পাওঁ ঘৰতো মই ভাত বনাওঁ সকলো বনাওঁ ঘৰত তথাপিও নিজে চেষ্টা কৰি থাকোঁ বনাবলৈ ভুল হৈ গ'লেও কেলৈ বেয়া বস্তুটো বেয়া হ'ল তাক ভাল কৰিব বিচাৰোঁ আকৌ নিমখ বেছি হৈ গ'লে ভাল কৰিব বিচাৰোঁ তেনেকেই চলি আছো এতিয়া হোটেলত কেতিয়াবা মানুহগৰাকীয়ে কয় চাওমিন বনাই দিয়া বনাই দিওঁ তুমি নিমখেই নিদিলা দেখোন এনেকৈ কয় বোলো পাহৰি গ'লোঁ নহয় লৰালৰিতে নিমখ বেছি হ'লেতো বেয়া হয় মই পাহৰি গ'লোঁ নিমখ বেছি হৈ গ'ল নে কমেই হৈ গ'ল মই গমেই নাপাওঁ তেনেকেই চেষ্টা কৰি আছো বস্তু বনাবলৈ কেতিয়াবা আমলেট বনালে ইমানেই নিমখ চোকা হয় নহয় কোনো খাব নোৱাৰে কেতিয়াবা জীৱনত এইবোৰ থাকেই আৰু মানুহৰ ভুল শুদ্ধৰ মাজতে